খেতি খেতি আৰু পিছ চোতালৰ পিনে মই যিধৰণৰ পৰিচালনা কৰিছোঁ হাঁহ কুকুৰাৰ পিছপিনে এখন মোৰ ডাঙৰ বাৰীও আছে পথাৰো আছে পুখুৰী আছে সেইবিলাকতে মোৰ হাঁহ কুকুৰা আৰু গৰু ছাগলী গৰু পিছে নাই ছাগলী আছে সেইবিলাক পৰিচালনা কৰোঁ আৰু পুখুৰীও মোৰ ডাঙৰ হাঁহ বহুত চৰিব পাৰে সেই হাঁহ চৰিবৰ কাৰণে পুখুৰী লাগিবই আৰু কুকুৰা চুকুৰা ভোজবিলাক অকণমান এৰি দিবৰ কাৰণে ওচৰত ডাঙৰ বাৰী লাগিব সেইবিলাক আমাৰ আছে আছে আছে কাৰণেই আগবাঢ়িব পাৰিছোঁ কিন্তু যথেষ্ট চাই থাকিবলগীয়া হয় কাৰণ ডাঙৰ বাৰী কিবা ওলাব কিহবাই ধৰিব নেকি কুকুৰা কট কটালে মই দৌৰ মাৰোঁ হাঁহে টঁট টঁট কৰিলে বুলিয়ে মই দৌৰ মাৰোঁ পুখুৰীত চাওঁগৈ তাৰপৰা আমনি লগায় কেতিয়াবা কুকুৰ চুকুৰবিলাকে সেইবিলাকক খেদোঁ সেইটো হাঁহ কুকুৰা পুহিয়ে মই যিমানখিনি সাফল্যমণ্ডিত হৈছোঁ এটা কুকুৰা বেচিলে মই চাৰে পাঁচশ টকা পাওঁ মতা কুকুৰা হাঁহ এটা বেচিলে মানে ধৰক মাইকী হাঁহজনী পাঁচশ টকা মতা হাঁহটো সাতশ টকা তেনেকৈ এতিয়াতো জানুৱাৰী যথেষ্টখিনি হাঁহ কুকুৰা বেচিবলৈপৰা যাব আৰু প্ৰত্যেকে বিচাৰিয়ে আহে পাম নেকি বুলি লগতে মোৰ ব্ৰইলাৰো বিক্ৰী হয় ব্ৰইলাৰ কাটিও বেচোঁ আৰু গোটাকৈও বেচোঁ এইবিলাক এতিয়া মই দানা পানী দিয়ে ওলাই আহিছোঁ চফা কৰি সেনেকৈ হাঁহ কুকুৰা চবৰ প্ৰতিয়ে মৰম আৰু হিচাপ হিচাপ থাকিবই লাগিব কেইটা হাঁহ আছে কেইটা কুকুৰা আছে কেইটা ব্ৰইলাৰ আছে কণীকেইটা পাৰিলে এইবিলাক আমি ব্যৱসায় কৰা মানুহবিলাকে যথেষ্ট সেইটো লক্ষ এই যি হ'ল হ'ল আছেনে নাই সেইবোৰ মোৰ নহয় আজি পাৰি কণী পাৰিছেনে নাইপৰা আজি কুকুৰা এটা নাই দেখা ক'লৈ গ'ল সেনেকুৱা সেইবিলাক হিচাপ পূৰা ৰাখোঁ তাকেই যদি দেখি নাপাওঁ চাউল এখিনি লৈ খুব চিঞৰি থাকোঁ চিঞৰোঁতে চিঞৰোঁতে আহিব আহি পাছত গড়ালত বান্ধি দিওঁ গড়াল মোৰ ব্ৰইলাৰ বুলি বেলেগে হাঁহ আৰু কুকুৰাৰ ভাগ ভাগ কৰি দিছোঁ থাকিবলৈ তাৰপিছত এইবিলাক পুহিবৰ কাৰণে মানুহগৰাকী একেবাৰে ব্যস্ত হৈ থাকিবই লাগে সাধাৰণতে ৰাতিপুৱাৰপৰা মানে কৰিলে চফা টফা কৰি খুৱাই বোৱাই আজৰি কৰি দিলে মানে দিনটোলৈ অকণমান আজৰি তেতিয়া অকল চাউলখিনি লৈ হাতত মাতি থাকিলেই হ'ল মোৰ পোহনীয়া পক্ষীবিলাকৰ বা হাঁহ কুকুৰাৰ কাৰণে যথেষ্টখিনি মোৰ হেঁপাহ আৰু সৰুৰপৰাই পুহি আহিছোঁ সেইকাৰণে সিহঁতৰ লগত মোৰ থাকিও ভাল লাগে হিচাপ কৰি ভাল লাগে কেইজনী হাঁহ আছে কেইধৰণৰ পূৰা গোটেইবিলাক গোটেইবিলাক হিচাপ আৰু মোৰ মোৰ বাহিৰেও অইনে হিচাপ ৰাখিব নোৱাৰে গতিকে মই সিহঁতৰ প্ৰতি যথেষ্ট মোৰ হিচাপ নিকাচ আছে আৰু কণী কিবা কেইজনীয়ে পাৰিলে কেইজনীয়ে নাইপৰা কণী কেইটা বেছি আজি কিমান এটা দুটা কণী নেবেচোঁ মই একেকোবতে কণী বেচিবলৈলগীয়া হ'লে বিছটা পঁচিছটা পঞ্চাছটা তেনেকৈ ধৰণৰ বেচোঁ খাবলৈয়ে খাবলৈয়ো হয় আজি লোকেল কণী বিচাৰি পাবলৈ টানে হয় লোকেল কণী হিচাপে মই ঘৰৰ মোৰ ল'ৰাবিলাকক খাব দিব পাৰোঁ কোনোবাই বেমাৰ আজাৰ হৈ থাকিলেও মই তাত কণী দহ পোন্ধৰটা মই দি থৈ আহোঁগৈ ওচৰৰ এই বনোৱাৰ মানুহক সেই ব্যৱসায়টো মোৰ যথেষ্ট উপকৃত মই আৰু এতিয়া আমি ইমান কষ্ট কৰিব নালাগে নহয় সেইবিলাকক গধুৰ নহয় মানে সেইবোৰ ব্যৱসায় একো গধূৰ নহয় মাত্ৰ চকুৱে চাবলৈ লাগে হিচাপ ৰাখিব লাগে আৰু খাব দিবলৈ লাগে চফাকৈ ৰখাটো সিমানবিলাক কাম আমি কৰিব পাৰিব লাগে প্ৰতিগৰাকী মানুহেই এনেকুৱাবিলাক মানে কাম কাম কৰি নিজে আগবঢ়া হ'ব লাগে কিনি খোৱাটো এটা এটা কুকুৰা কিনিবলৈ গ'লে পাঁচশ টকা হাঁহ এটা কিনিবলৈ গ'লে ছশ টকা গতিকে নিজে ঘৰতে পুহি কেনে খোৱাটোও ভাল বা পইচাটো পোৱাতোও আটাইতকৈ ভাল কথা পইচাই আমাৰ বহুত সমস্যা সমাধা কৰে আজি কোনো ল'ৰাই বোলে মা পইচা এহেজাৰ দিয়া এই হাঁহ কুকুৰা বেচাৰ ক্ষেত্ৰত পইচাটো থাকে যদি দিবলৈ বহুত ভাল লাগে এক হাজাৰ পইচা উলিয়াই দিবলৈ বহুত ভাল লাগে এইটো লোৱা বুলি বিশেষ নিজে কষ্ট কৰা নহয় মানে ওপৰতে পোৱা নিচিনা লাগে হাঁহ কুকুৰা কোনো গধুৰ বোজা নহয় বোজা নহয় আকৌ ক'ব এফালে কণী মা কণী খাওঁ কণী আনি দিওঁ বইল কৰি খাবলৈ সেইবোৰ আমাৰ মানে ভাল লাগে এইটো এইটো এটা আমাৰ আমাৰ মানে ব্যৱসায়ী বুলি নলয়েতো আমাৰ কৰ্তব্য হিচাপে লৈছোঁ ব্যৱসায়ী যি বিচাৰি আহে দিওঁ আৰু আৰু কেতিয়াবা বিক্ৰী কৰিবলৈ বাধ্য হওঁ কেতিয়াবা নিদিওঁ বুলিও থৈ দিওঁ কিন্তু হেঁপাহ বহুত ভাল লাগে চাবলৈ চাই থাকিবলৈ ভাল লাগে তেনেকৈ পুহি মেলি আৰু আগবাঢ়িছোঁ বেমাৰ আজাৰ হ'লে হ'ব নেকি বুলি সেইটো ভয় লাগে তাৰ বুলিও প্ৰতিষেধক দৰৱ পোৱা যায় সেইবিলাক সময়মতে পোৱালিবিলাকক জন্মৰ হোৱাৰ পিছতে আমি দৰৱ দিওঁ চকুত আৰু বেজীও আনি দিওঁ মাজে সময়ে আমি দিওঁ দুমাহৰ মূৰত এমাহৰ মূৰত এইবিলাক মানে দি থাকোঁ আৰু দিয়াৰ পিছতে আমি পোৱালিকেইটা জীয়াই থাকিব বুলিও ভাবোঁ বা আমি বচাই ৰাখিছোঁ বুলি মানে মনতে ভাল লাগে ওচৰ চুবুৰীয়া আমাক কিছুমানৰ কুকুৰা হাঁহ বহুত মৰে তেতিয়া আমাৰ বেয়া লাগে আমাৰখিনি হ'ব নেকি মোৰকেইটাও মৰিব নেকি তেনেকুৱা এটা ভাৱ ধাৰণা আহে সেই ভাৱ ধাৰণাবিলাকক লৈ কেনে তেতিয়া আমি একেবাৰে কুকুৰা হাঁহ মেলি নিদিওঁ একদম বন্ধ কৰি ৰাখোঁ প্ৰতিটো বস্তু মানে সময়ত আমি বান্ধি ৰাখোঁ আৰু প্ৰতিষেধক হিচাপে